হয় মোৰ নাম মুনমি বৰপাত্ৰগোঁহাই মই লখিমপুৰ জিলাৰ এতিয়া বাসিন্দা মই লখিমপুৰ জিলাতে জন্মগ্ৰহণ কৰিছিলোঁ কিন্তু মোৰ দেউতা চাকৰি সূত্ৰে ধেমাজিত আছিল সেইবাবে মা মই দেউতা ধেমাজিতে বাস কৰিছিলোঁ আৰু মোৰ স্কুলীয়া শিক্ষা মই ধেমাজিতে গ্ৰহণ কৰিছিলোঁ ক্লাছ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মই স্কুলীয়া শিক্ষা ধেমাজিত গ্ৰহণ কৰিছিলোঁ স্কুল ধেমাজি জিলা হায়াৰ চেকেণ্ডেৰীত আৰু কলেজ ধেমাজি জেনেৰেল কলেজত পঢ়িছিলোঁ ইয়াৰ পাছত যেতিয়া স্কুলীয়া শিক্ষা বা কলেজীয়া শিক্ষা শেষ হৈছিল তেতিয়া লখিমপুৰ জিলালৈ পুনৰ আমি উভতি আহিবলগীয়া হৈছিল দেউতা লাহন গাঁৱৰ নিবাসী আছিল হায়াৰ ছেকেণ্ডেৰী যেতিয়া পৰীক্ষা সমাপ্ত কৰি আহিছিলোঁ ইয়াত মই বি এ লখিমপুৰ এল ডি কে কলেজত শিক্ষা গ্ৰহণ কৰিছিলোঁ মই খুবেই নাচি ভাল পাওঁ আৰু মোৰ নচাই বহুত প্ৰিয় আছিল সেইবাবে মই নাচি ভাল পোৱা বাবে মোক ছাৰ বাইদেউহঁতে বিভিন্ন ঠাইলৈ নি মোক নৃত্য প্ৰদৰ্শন কৰোৱাইছিল আৰু এই নৃত্য দৰ্শনত নৃত্য প্ৰদৰ্শনত মই বহুতো ভাল ফলাফল লাভ কৰি স্কুললৈ বা কলেজলৈ মই ভাল ভাল নাম কঢ়িয়াই আনিব পাৰিছিলোঁ ইয়াৰ লগতে মই নাটক কৰি খুব ভাল পাওঁ কলেজত নাটক হ'লে মই নাটকো কৰি খুব ভাল পাইছিলোঁ মই নাটকো কৰিছিলোঁ ইয়াৰ পাছত যেতিয়া কলেজীয়া শিক্ষা মোৰ শেষ হৈছিল তেতিয়া মই কম্পিউটাৰ কছিং কৰিছিলোঁ আৰু কম্পিউটাৰ কছিং কৰাৰ লগতে ঘৰতে সৰু সৰু ল'ৰা ছোৱালী বিলাকক পঢ়াইছিলোঁ তাৰ পাছত মোৰ বয়স যেতিয়া পঁচিছ বছৰ হ'ল মোৰ মাকচুকলৈ বিয়া হৈছিলোঁ মাকচুকত মোৰ শহুৰ ঘৰত মা দেউতা শহুৰ আৰু মোৰ স্বামী আছিল মই ৰান্ধি খুব ভাল পাওঁ লগতে ঘৰ ছিজিল কৰা ফুল ৰোৱা বিভিন্ন ধৰণৰ কাম কৰি মই খুব ভাল পাইছিলোঁ লগতে কাপোৰ চিলাই কৰা ঊল গোঁঠা মই সকলো ধৰণৰ কামেই জানিছিলোঁ ইয়াৰ লগতে মই এগৰাকী ভাল ৰান্ধনিও আছিলোঁ বিভিন্ন ধৰণৰ ৰেচিপি মই ইউটিউবত চাই নতুন নতুনকৈ বনাবলৈ চেষ্টা কৰিছিলোঁ লগতে গাহৰি মাংস আৰু মাছৰ জোল মই খুব ধুনীয়াকৈ ৰান্ধিব বাঢ়িব পাৰিছিলোঁ লগতে মই খায়ো ভাল পাইছিলোঁ ৰন্ধাৰ ক্ষেত্ৰত নল টেঙাৰ সৈতে বৰালি মাছৰ জোল খুব ধুনীয়াকৈ ৰান্ধো আৰু গাহৰি মা মছলা নিদিয়াকৈ অকল আদা নহৰু দিয়ে মই খুব ধুনীয়াকৈ ৰান্ধো আৰু মোৰ এটা চখ হ'ল ফটো মাৰি ফটো মাৰি আৰু ভিডিও বনাই খুব বেছি ভাল পাওঁ আৰু নতুন নতুন ঠাই চোৱা বিভিন্ন ঠাইলৈ গৈ ফটো উঠা এইবোৰ মোৰ বহুত চখ আছিল ৰিলছ্ বনাই ভিডিও বনাই খুব ভাল পাওঁ আৰু বহুতে ৰিলছ্ মোৰ চায়ো ভাল পায় সেইবাবে মই বনায়ো ভাল পাওঁ আৰু ৰিলছ্বিলাকত বিভিন্ন লাইক কমেণ্ট অহাৰ বাবে মই বহুত উৎসাহিত হওঁ আকৌ নতুনকৈ বনাবলৈ মই প্ৰেৰণা পাওঁ ভিডিও বনোৱাতো এটা মোৰ চখ ইউটিউবত আজিকালি যিহেতু ব্ল'গ দিয়ে আৰু সেই ব্ল'গ দিয়াৰ ক্ষেত্ৰত মই ঘৰৰ যিকোনো বা য'লৈ যাওঁ বিভিন্ন স্থানলৈ যাওঁ সেই ভিডিও বনাই মই ইউটিউবত আপল'ড কৰোঁ আৰু এই ইউটিউবত আপল'ড কৰাৰ ফলতো মই তাৰপৰা বহুত ভাল ফলাফল লাভ কৰিছোঁ